চৰকাৰী স্বচ্ছতা আৰু নাগৰিক সংযোগৰ ওপৰত প্ৰযুক্তিৰ কিছু প্ৰভাৱ হ'ল প্ৰযুক্তিয়ে চৰকাৰৰ সিদ্ধান্ত লোৱা প্ৰক্ৰিয়া আৰু তথ্য পঠোৱাত সহায় কৰে সমাজ মাধ্যম আৰু ডিজিটেল প্লেটফৰ্মত চৰকাৰী নবীকৰণ সমূহ দিয়াত সহায় কৰে প্ৰযুক্তিয়ে সাধাৰণ জনতাক চৰকাৰৰ কাম কাজ আৰু দায়িত্বসমূহ ভালদৰে কৰি আছেনে নে নাই চোৱাত সহায় কৰে আজিকালি অনলাইন যোনবোৰ মানুহ দূৰত থাকে সহজে ভ'টত আহিব নোৱাৰে সেইবোৰ মানুহক অনলাইন ভ'টিং আৰু পেটিশ্যন এইবিলাক বস্তুৰে সাধাৰণ জনতাই চৰকাৰৰ সিদ্ধান্তবোৰ লোৱাত সহায় কৰিব পাৰে তাৰে কিছুমান বেয়াও আছে যেনেকৈ আমাৰ কিছুমান তথ্য বাহিৰত ওলায়ো যাব পাৰে বা কিছুমান ভুল তথ্য ওলাব পাৰে যোনটোৱে মানে আমাক সাধাৰণ জনতাক ভুল দেখাব পাৰে যেনেকৈ ভাল আছে চৰকাৰী প্ৰযুক্তিৰ সেনেকৈ কিছুমান বেয়া গুণো আছে প্ৰযুক্তিৰ সহজে সকলো কথা ভাল হওক বেয়া হওক সকলো কথা সহজে সাধাৰণ জনতাৰ মাজত একেবাৰে একদম ভালদৰে বিস্চিৰ হৈ যাব পাৰে গতিকে কিছুমান লাভ আৰু লোকচান সকলো বস্তুৰে থাকে প্ৰযুক্তিৰো তেনেকৈ লাভো আছে লোকচানো আছে আমি লাভৰ ফালে চালে লাভ বেছিকৈ আছে লোকচান কমকৈ আছে